বৰ্তমান মই মোৰ ফটোবিলাক ছ'চিয়েল মিডিয়াত প'ষ্ট এতিয়ালৈকে কৰা নাই কাৰণ বহুত বহুতৰ ছ'চিয়েল মিডিয়াত প'ষ্ট কৰা ফটো দেখিছোঁ আৰু সেই ফটোবিলাকে কেতিয়াবা বিপাঙত মানে বিপদতো পেলোৱা দেখিছোঁ সেই হেতুকে মই মানে ছচিয়েল মিডিয়াত প'ষ্ট কৰাটো নিবিচাৰোঁ